অ ভাল ভাল কোনে ক'লে

হয় হয়

হয় আপোনালোকে এতিয়া কোনদিনা যাম বুলি ভাবিছে

হয়

মই ওলাই যাম ঠিক আছে অ